আটাইতকৈ ব্য়ৱহাৰ হোৱা এপবোৰ হ'ল ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ গুগল ক্ৰম ইত্য়াদি ফেচবুকত মানুহে দিনৰ দিনটো ভিডিঅ' ফটোছ কমেণ্ট লাইক এইবোৰতে দিনটো পাৰ কৰি দিয়ে কিন্তু এনেকুৱা নহয় ম'বাইলতো এপবোৰৰপৰা জানিবলগীয়া ভালো আছে বেয়াও আছে আৰু ভালবোৰ শিকিলে ভাল হ'ব আৰু বেয়াবোৰ শিকিলে বেয়া হ'ব গতিকে ম'বাইল ফোনত ব্য়ৱহাৰ হোৱা এপবোৰৰ পৰা ভাল কথাও জানিব পাৰি আৰু বেয়া কথাও জানিব পাৰি গতিকে এপবোৰ ভালকৈ ব্য়ৱহাৰ কৰিব লাগিলে আমি ভালকৈ চিন্তা ধাৰণা কৰি এপবোৰ ব্য়ৱহাৰ কৰিব পাৰোঁ ধৰক যিবিলাক ম'বাইলত ব্য়ৱহাৰ হোৱা এপবোৰ সেইবোৰ যদি আমি বেছিকৈ ব্য়ৱহাৰ নকৰি আমি নিজৰ জীৱনটো বা নিজৰ ঠাইখন যেনেকৈ দেখুৱাব পাৰোঁ বা ভালকৈ আনক বা ছ'চিয়েল মিডিয়াত প্ৰকাশৰ ওপৰত তেতিয়া আমাৰ সকলোৰে কাৰণে ভাল হ'ব আৰু আমি স্মাৰ্ট ফোনবিলাকত বিভিন্ন ধৰণৰ সা সুবিধা পাওঁ আৰু কেতিয়াবা অসুবিধাও হয় বিভিন্ন ধৰণৰ ইণ্টাৰনেট ইণ্টাৰনেটৰ অসুবিধা আৰু সুবিধাবিলাক হৈছে বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ বস্তু এখন ঠাইৰপৰা এখন ঠাইলৈ আদান প্ৰদান কৰোঁতে খুব কম সময়ৰ ভিতৰতে আদান প্ৰদান কৰিব পাৰি আৰু খুব কম সময়ৰ ভিতৰতে আমি বস্তুটো সংগ্ৰহ কৰিব পাৰোঁ গতিকে ম'বাইল ফোনৰ ব্য়ৱহাৰ কৰা বস্তুবোৰ আমি সু কৰ্মত ব্য়ৱহাৰ কৰিব পাৰোঁ আৰু বেয়া কৰ্মত ব্য়ৱহাৰ কৰিব পাৰোঁ গতিকে আমি যিবোৰ এপ ব্য়ৱহাৰ কৰোঁ যেনে ইনষ্টাগ্ৰাম ফেচবুক এইবিলাক কমকৈ ব্য়ৱহাৰ কৰি আমি নিজৰ যিবিলাক প্ৰয়োজনীয় বস্তু যোনবিলাক সুবিধা কা কৰা বস্তু সেইবিলাক যাতে আমি ভালকৈ ব্য়ৱহাৰ কৰিব পাৰোঁ